অঁ হেল্ল' অঁ আপোনাৰ হেৰি শা শাক পাচলি কিমান আছে আৰু মোক গোদা গোদা কেনেকুৱা দাম চলিছে বাৰু অঁ আৰু মোৰ গোদামতে পেলাব পাৰিব নাই সদায়

এই মোৰ গোদামত পেলাব পাৰিব নাই এই কাইলৈ পালে কাইলৈ পৰহি পালে পৰহি তাৰমানে লাগে আৰু চব্জি যিমান যি হয় দাম এটা দাম এটা মিলাই দিম সেই মোৰ মোৰ গোদামতে পেলাই দিব অঁ কেছ পইচাই লাগিব অঁ অঁ হ'ব খালী শাক চব্জি যিমান আহে সব মোৰ দোকানতে আকৌ দেই

আৰু দাম দৰবোৰ অন্যতো বাহিৰতো সুধি চাবা কেনেকুৱা মই মোৰ ফালৰ পৰা মই ধৰিম আৰু কিবা এটা অঁ

এনেই কি কি পাব লাও বেঙেনা সব চব্জি পাবনে পানী লাও অঁ অলপ অলপ অঁ অলপমান অলপমান হ'লেও হৈ যাব অঁ এইবাৰ বাৰু খেতি বেয়া সবৰে এ এতিয়া বাৰী